এতিয়া থিয়েটাৰখন চাবলৈ একেলগে যাম বুলি ভাবিলোঁ কিন্তু মোৰ জৰুৰী কামত এতিয়া অফিচৰ কামত মই যাব লাগিব গুৱাহাটী গুৱাহাটী কাইলৈ যাব লাগিব এতিয়া অহা কাইলৈয়ে থিয়েটাৰখন আছে এতিয়া মই ভাবিছোঁ কি মোৰ টিকটটো বাতিল কৰি দিব লাগিব এতিয়া মই কি কৰিব লাগিব এতিয়া বাতিল কৰিবলে হয় টিকেটৰ নাম্বাৰ হৈছে সাত আঠ আৰু থিয়েটাৰখনৰ নাম আছিল গানে কি আনে কিবা এটা কৰাচোন তোমালোকে মই অহাকালিত মানে মই বহুত জৰুৰী কামত মানে গুৱাহাটী যাবই লাগিব অফিচৰ কামত এতিয়া উপায় নাই আৰু যাম বুলি ভাবিছিলোঁ একেলগে